ল'ৰাই এই ল'ৰাই খেলা খেলে ক্ৰিকেট ফুটবল হকী বল খেলে আৰু ছোৱালীয়ে খেলে অন্ত আক্ষৰি গান গায় গেছ কুকাৰ গেছ কুকাৰ কেৰাহী এইবিলাক আনি খেলি থাকে গান গাই ভাল পায় ল'ৰা ল'ৰাহঁতে খেলে ফুটবল হকী বল ক্ৰিকেট ক্ৰিকেট এইবিলাক খেলা খেলে আৰু ছোৱালীবিলাকে খেলে অন্ত আক্ষৰি অন্ত আক্ষৰি খেলে গান গায় আৰু গেছ কুকাৰ কেৰাহী এইবিলাক আনি খেলা খেলে ভাল পায় আৰু এইবিলাকে ফুটবল খেলে ক্ৰিকেট খেলা খেলি ভলীবল হকী বল এইবিলাক খেলে আৰু ছোৱালী অন্ত আক্ষৰি খেলে গান গাই ভাল পায় গান গাই ভাল পায় আৰু খেলে খেলা খেলে এই গেছ কুকাৰ কেৰাহী এইবিলাক আনি সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলা খেলে আৰু ছোৱালীবিলাকে

ল'ৰা মানুহেতু আৰু ফুটবলে খেলায় ল'ৰা মানুহ ফুটবল খেলয় তাৰেপিছত ক্ৰিকেট খেলি ভাল পায় আৰু হকী বল খেলি ভাল পায় আৰু ছোৱালী মানুহে খেলা খেলি ভাল পায় গেছ কুকাৰ কেৰাহী এইবিলাক খেলি বিৰাট ভাল পায় সেইবিলাকে খেলে আৰ অন্ত আক্ষৰি খেলি ভাল পায় তাৰপিছত অন্ত আক্ষৰি খেলি ভাল পায় গান গাই বেছি ভাল পায় চবখিনি তাৰমানে চব খেলাই ভাল পায় ছোৱালী ল'ৰাই যে খেলে সেইটো কথা নহয় ছোৱালীবিলাকেও খেলা খেলে